বৰ্তমান অসমত অসম চৰকাৰে ৰাজ্য়ৰ অসম চৰকাৰে যিমানখিনি বিজেপি চৰকাৰে যিমানখিনি কাম কৰিছে শলাগ ল'বলগীয়া বিজেপি চৰকাৰে যি এতিয়া বৰ্তমান যিমানসোপা দলং বনালে আৰু ঘৰে ঘৰে পানীৰ যিটো পানী যোগান আঁচনি কৰিছে জল জীৱন মিছন সেইটো শলাগ ল'বই লাগিব আৰু লগতে মানুহ মাইকী মহিলাসকলৰ বাবে অৰুণোদয় অৰুণোদয় আঁচনি এইটো কিন্তু ক'বই লাগিব অসম চৰকাৰক সকলো মহিলাই এতিয়া বাৰশ টকাকে পাই আছে এখন ঘৰ সুন্দৰকে চলাই এগৰাকী মহিলাই সুন্দৰকে চলাব পাৰে ঘৰখন সেইটো কিন্তু ভাল কাম কৰিছে আৰু খোৱা পানীটো একেই ক'বই লগা খোৱা পানীটো অসম চৰকাৰে ভাল কৰিছে তাতে এতিয়া যিমানবিলাক কাম কৰি আছে ৰাজ্যত এটকাও নিদিয়াকৈ ল'ৰা দুখীয়া ল'ৰাবিলাকে চাকৰি পাইছে সেইটো ক'বই লাগিব আগৰ চৰকাৰৰ তুলনাত অসম চৰকাৰ বা বিজেপি চৰকাৰখনক ধন্যবাদ জনা দিবই লাগিব কিন্তু তাৰ পিছতো অসম চৰকাৰে দিয়া এতিয়া কিমান নিবনুৱা দুখীয়া মানুহ ঘৰ ঘৰ পাইছে ঘৰখন কিমান সুন্দৰকৈ ঘৰ পাইছে দুখীয়া মানুহবিলাকে ভাল লাগিছে সেইটো ক'বই লাগিব ঘৰখন আৰু আৰু চৰকাৰে প্ৰতিমাহে দুখীয়া মানুহক চাউল প্ৰদান কৰিছে বিনা পইচাত চাউল মাহেকত দুবাৰ তিনিবাৰকে আহে এখন ঘৰত লাগে যিমানসোপা তাতকে বেছিহে দিছে চৰকাৰে তাৰ পিছতো এতিয়া আয়ুষ্মান কাৰ্ড উলিয়াইছে আয়ুষ্মান কাৰ্ডত বেমাৰৰ কাৰণে বেমাৰৰ কাৰণে মানে কি ধৰক এইখন আয়ুষ্মান কাৰ্ডত পাঁচ লাখ টকাকে দুখীয়া মানুহক যিসকলৰ এতিয়া বৰ্তমান সেই কাৰ্ডখনৰ জৰিয়তে কিমান মানুহ উপকৃত হৈছে কিমান বেমাৰৰ কাৰণে গোটেই দুখীয়া মানুহ কোনোবা পইচা নাই পাঁচ লাখ তিনি লাখ টকা য'ত লাগে এটকাও নিদিয়াকে বেমাৰটো ভাল কৰি লৈ আহিব পাৰিছে অসম চৰকাৰক ধন্যবাদ দিবই লাগিব ৰাইজে বিজেপি চৰকাৰখনক বিজেপি চৰকাৰ থাকিলে আমাৰ অসমখন পৰিৱৰ্তন হ'ব তাৰ পিছতো চৰকাৰে কৰিবলগীয়া কাম আৰু আছে আৰু কৰি যাব মাত্ৰ দুবছৰ হৈছে চৰকাৰখন নতুনকে এইবছৰ সাত বছৰ আছে এই সাত বছৰত বহুত ভাল কাম কৰিছে আৰু আছে আৰু তিনিবছৰ আৰু তিনি বছৰত বহুত পৰিৱৰ্তন হ'ব অসমখন অসম চৰকাৰক ধন্যবাদ জ্ঞাপন জনাইছোঁ